আপুনি পৰ্যটনস্থলী ভ্ৰমণ কৰোঁতে পৰিয়ালৰ সৈতে যায় নে অকলে যায় বা বন্ধুৰ সৈতে যায় সাৱধানে এটা ভ্ৰমণত কিমান দিন সময় লয় পৰ্যটনস্থলীত গ'লে সাৱধানে আপুনি ক'ত হোটেল হোমষ্টে ৰিজৰ্ট কটেজ আদিত থাকিবলৈ ভাল পায় আৰু কিয়